হেল্ল' ৰতন দা কি খবৰ অ ভালে ভালে ভালেই এই আমাৰ ঘৰতে মানে মই মানে আপোনাৰ চাকৰি পৰা আহিছোঁ আজি এসপ্তাহমান হ'ল তাকে ভাবিছোঁ ঘৰত অলপ হাল্লা কৰি আছে মানে অলপ মানে ফুৰাব যাব লাগে

তো আমি তাত যাওঁ বুলি ভাবিছোঁ হয়

একেলগে যাম অ হয় লৈ ল'ব লৈ ল'ব আৰু লগতে মানে বৌকো লৈ ল'ব

অ হয় নালাগে নালাগে হয় হয় হয় দিয়ক তাকে মই সেইকাৰণে কৈছোঁ মানে মই যাওঁতে আপোনালোকৰ ঘৰত মানে সোমাই পেলাই আপোনালোকৰ মানে গোটেই মানে ফেমিলিটো লৈ পেলাই গুচি যাম

ওম তাতে মানে পূজা বন্ধও হ'ব আৰু ন' হয় হয় হয় হয় হয় ভাল দিয়ক তেন্তে ঠিকে ভাবিছে অ হয় দিয়ক ঠিক আছে তেন্তে লগ পাম সেইদিনাখন অ মই মানে ইমান পত